হয় মান টাই ৰেষ্টুৰেণ্ট হয়নে আপোনালোকৰ তাত দুপৰীয়াৰ আহাৰৰ কাৰণে মই অৰ্ডাৰ দিছিলোঁ আপোনালোকৰ তাৰ পৰা মোৰ ইয়াত এটা লিংক আহিছে কেছ অন ডেলিভাৰী উপলব্ধ নাই বুলি মোৰ ওচৰত বৰ্তমান গুগল পে'টোৱে কাম কৰা নাই গতিকে আপোনাৰ অৰ্ডাৰটো কেনচেল কৰাই দিয়ক